হেল্ল' হয় খৰিকাজাই ৰেষ্টুৰেণ্ট হয়নে হয় মই চিকেন ড্ৰাই একপ্লেট বিচাৰিছিলোঁ কিন্তু আপোনালোকৰ আহিলে গ্ৰেভিহে আহিলে এতিয়া ঘূৰাই দিব পৰা হ'বনে বাৰু

হয় হয়